বিদেশৰ কোনোবা এখন ঠাই আকৰ্ষণীয় অনুভৱ কৰা বুলি ক্ষেত্ৰত ক'লে মই জাপান দেশখনৰ কথাই ক'ম জাপান দেশখন মোৰ সঁচাকৈ ভাল লাগে কিয়নো জাপানৰ মানুহখিনিৰ যিখিনি কৰ্মমুখী বা কৰ্ম উদ্যমী সেইখিনি সঁচাকৈ শলাগ ল'বলগীয়া জাপানখন এছিয়া মহাদেশৰ প্ৰান্তত অৱস্থিত আৰু জাপানত ভৌগোলিক এলেকা বা ঘনত্বৰ তাৰতম্য আন উন্নয়নশীল দেশৰ তুলনাত বহুতৰ ক্ষেত্ৰত আগবঢ়া কিয়নো তাৰ জনসংখ্যাৰ তাৰতম্য সীমিতভাৱে কম আৰু জাপানৰ নাগৰিকসকল তেওঁলোকে প্ৰত্যেকটো কাম তেওঁলোকৰ হাতে কামে কৰাৰ ওপৰত বহুত গুৰুত্ব দিয়ে তাত দেখিবলৈ পোৱা যায় যে তেওঁলোকে অকল চাকৰিৰ ওপৰতে তেওঁলোক নিৰ্ভৰশীল নহয় তেওঁলোকে নিজৰ মন মগজুৰ জৰিয়তে বা তেওঁলোকৰ সেই কৰ্ম দক্ষতাৰ জৰিয়তে তেওঁলোকে যিকোনো এটি কাম সম্ভৱ কৰিব পাৰে আৰু সেইবাবে জাপানখন মোৰ ভাল লাগে আৰু জাপানৰ যিসমূহ বিজ্ঞানসন্মতভাৱে যিখিনি উদ্যোগিক ব্যৱস্থা তেওঁলোকৰ যিসমূহ আৱিষ্কাৰ বা তেওঁলোকৰ প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত তেওঁলোকৰ যিসমূহ আগৰণুৱা দক্ষতা এইসমূহ সঁচাকৈ শলাগ ল'বলগীয়া উন্নত দেশসমূহৰ ভিতৰত জাপানো এখন লেখত ল'বলগীয়া দেশ আৰু জাপানত কাৰিকৰী ব্যৱস্থা বা প্ৰযুক্তিবিদ্যাৰ যিসমূহ ন ন অৱদান বা ন ন উপাদান তেওঁলোকৰ সেইসমূহ শলাগ ল'বলগীয়া আৰু তাৰ মানুহসমূহ বহুত কৰ্মমুখী হয় আৰু তাত শিক্ষাৰ প্ৰসাৰ অধিক আছে আৰু তাৰ মানুহসমূহ শিক্ষাৰ ক্ষেত্ৰতেই হওক বা তেওঁলোকৰ সেই কৰ্মমুখী বা উদ্যোগিক প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰতে হওক তাতেই তেওঁলোকে কোনো ল'ৰা ছোৱালী বা তেওঁলোকৰ সেই পুৰুষ মহিলাৰ মাজত কোনো যাতে বিভেদৰ সৃষ্টি নকৰে তাত সকলোকে সমান দৃষ্টিৰে চোৱা হয় জাপানৰ ভৌগোলিক অৱস্থিতি বা তাৰ জলবায়ু সেইসমূহ প্ৰত্যেকজন ব্যক্তিৰ বাবে উপযুক্ত কিয়নো তাত উদ্যোগিক বা প্ৰতিষ্ঠানসমূহ আছে যদিও তেওঁলোকে তাত সেইসমূহ প্ৰটেকশ্যন বা প্ৰট'কল ব্যৱহাৰ কৰে যাৰ জৰিয়তে তেওঁলোকৰ সমাজত বা তেওঁলোকৰ সেই পৰিৱেশত বিৰূপ প্ৰভাৱ পেলাব নোৱাৰে তাৰ ওপৰত তেওঁলোকে গুৰুত্ব দিয়ে জাপান দেশখন ভাল লগাৰ আন এক আকৰ্ষণীয় দিশ হ'ল তাৰ যিসমূহ যাতায়ত ব্যৱস্থা আদিকে ধৰি তাৰ শিক্ষা ব্যৱস্থা উদ্যোগিক ব্যৱস্থা তাৰ নাগৰিকৰ কৰ্মমুখী দক্ষতা আদি প্ৰত্যেকটো কৰ্মই শলাগ ল'বলগীয়া যাৰ জৰিয়তে তেওঁলোকৰ সেইখন দেশৰ পৰা অন্যখন দেশে অনুপ্ৰাণিত হ'ব পাৰে সেয়েহে জাপান দেশখন মোৰ সঁচাকৈ আকৰ্ষণ অনুভৱ কৰোঁ তাৰ সকলোখিনি দিশৰ ওপৰত নিজৰ অভিজ্ঞতা দাখিল কৰিবলে হ'লে তাৰ সেই আকৰ্ষণৰ মূল কেন্দ্ৰবিন্দু হৈছে তাৰ যিসমূহ ভৌগোলিক বা তাৰ যিসমূহ প্ৰাকৃতিক পৰিৱেশ নাগৰিকৰ যিসমূহ কৰ্মমুখী দক্ষতা এই সকলোখিনিয়ে মোক আকৰ্ষণ কৰে সেইবাবে বিদেশৰ কোনোবা এখন ঠাইৰ কথা ক'বলৈ গ'লে মই পোনপ্ৰথমে জাপান দেশখনৰ কথাকে ক'লোঁ আৰু সেইবাবেই মোৰ জাপান দেশখন ভাল লাগে